হয় আমি সাংস্কৃতিক পৰম্পৰাটো বচাই ৰাখিব লাগে যিহেতুকে আজিকালি মানে একেবাৰে নাইকিয়া হৈ গৈছে সাংস্কৃতিক পৰম্পৰাটো বহুতখিনিয়ে মানে নজনা নিচিনাই হৈ গৈছে হ'লেও তাৰ ভিতৰতে আমি টাইম উলিয়াই পেলাই মানে সাংস্কৃতিক পৰম্পৰাটো বচাই ৰাখিব লাগে যিহেতুকে আমাৰ বিহুৱে চিহুৱে হওক বা কিবা সকামে নিকামতেই হওক আমাৰ সৰুৱে ডাঙৰক সেৱা চেৱা জনাই বিহুৱে চিহুৱে আপোনাৰ তামোল পাণ দি পেলাই সেৱা চেৱা কৰে ডাঙৰক সেইকাৰণে মানে সাংস্কৃতিক পৰম্পৰাটো মানে বচাই ৰাখিব লাগে আৰু মানুহবোৰে এতিয়া পাহৰি যাব নালাগে ধুনীয়াকৈ মানি পেলাই চলিলে হ'ল আৰু ক'ৰবাত ডাঙৰক দেখিলেও মাতবোল কৰিব লাগে সন্মান কৰিব লাগে তেনেকৈ কৰি ধুনীয়াকৈ থাকিলেই হ'ল আৰু বিহুৱে চিহুৱেতো ডাঙৰকতো সেৱা চেৱা জনাওঁ তামোল পাণ দি পেলাই আশীৰ্বাদো লওঁ তেনেকুৱা ধৰণৰ কথা আৰু মানে সেইকাৰণে সাংস্কৃতিক পৰম্পৰাটো বচাই ৰাখিব লাগে মানুহে সিমানখিনিয়ে ক'লোঁ আৰু হ'ব দিয়ক ধন্যবাদ